হেল্ল' অঁ কোৱাচোন অঁ কোৱা খুবেই ভাল কথা ভাবিছা এচকাৰছনৰ কাৰণে নহয় জানো অঁ খুব ভাল এটা জেগা তোমালোকে আচলতে চুজ কৰিছা খুব ভাল কথা কেতিয়া মানে ভাবিছা বাৰু তোমালোকে অঁ অহা সপ্তাহ নহয় জানো আৰু বাকী আমাৰ শিক্ষকসকল আটাইখিনি যাব চাগে অঁ ঠিক আছে তোমালোক অঁ কৰিব পাৰি অহা সপ্তাহত তোমালোকে তাৰিখটো ঠিক কৰিছানে অঁ তাৰিখ এটা সোনকালে ঠিক কৰা আৰু অঁ আৰু এখন তোমালোকে অঁ আবেদনখন তোমালোকে অঁ হ'ব হ'ব পাৰি

অঁ সেইখিনি আমাৰ ছিনিয়ৰ যে কি বুলি কয় মহেশ চাৰ অঁ তেওঁকে দায়িত্বটো দিলে ভাল হ'ব নেকি বাৰু তেওঁ সেইখিনি গোটেইখিনি দায়িত্ব ল'ব পাৰিব অঁ গাড়ীৰ পৰা আদি কৰি খোৱা বোৱা আদি সেইবিলাক সকলো

অঁ তুমি নহ'লে এটা কাম কৰিবা তুমি তেওঁক এবাৰ কথাটো কাণ চোৱাবা বুজিছানে তাৰপাছত মোক জনাবা তাৰপাছতে আবেদনখনত এইবোৰ কথা লিখি দিলে হ'ব চাগে মানে কোনে কোনে কি কি দায়িত্বত থাকিব আৰু

অঁ সেনেকে হ'লে ভাল হ'ব আৰু অঁ অঁ একে লগতে অঁ হয় হয় আৰু চাবা কিন্তু একদম ষ্ট্ৰীকলি তোমালোকে কিন্তু ৰুলছ বান্ধি দিব লাগিব যাতে সকলোৱে ইউনিফৰ্মত আহে কিন্তু অঁ ঠিক আছে সেইখিনি তোমালোকে ভালকে চাবা তোমোলাকৰ তোমালোকৰ হাততেই এৰি দিছোঁ ঠিক আছে বাকী তোমালোকে এই কামটো লোৱাৰ বাবে খুব ভাল পাইছোঁ খুব ভাল পাইছোঁ অঁ দিয়া অঁ ঠিক ঠিক আছে দিয়া